মোৰ শিল্পকাৰ্যত মানে ছেটআপৰ বিষয়ে মই এতিয়াও সেনেকে কৰা নাই মই নিজৰ ঘৰতেই যিমানখিনি পাৰোঁ সেনেকেই মই নিজৰ কামখিনি আগবঢ়াই গৈছোঁ আৰু ভৱিষ্যতলৈ যদি কিবা সুবিধা পাওঁ তেতিয়া মই কৰিম বুলি ভাবিছোঁ আৰু সেইখিনিকে কৈছোঁ আপোনাৰ মই যিহেতু ইয়াৰ বিষয়ে একো মানে ভবাই নাই